পৰ্যটনে স্থানীয় সম্প্ৰদায়ক কেইবাটাও দিশত অৰ্থনৈতিকভাৱে সহায় কৰিব পাৰে যিয়ে বৃদ্ধি চাকৰিৰ সৃষ্টি আৰু আন্তঃগাঁথনি উন্নয়নত অৰিহণা যোগায় পৰ্যটনৰ দ্বাৰা স্থানীয় অৰ্থনীতিক উপকৃত হোৱাৰ কিছুমান মূল উপায় আগবঢ়োৱা হ'ল চাকৰিৰ সৃষ্টি প্ৰত্যক্ষ নিয়োগ প পৰ্যটনে আ আতীৰ্থ হোটেল ৰেষ্টুৰেণ্ট আৰু কেফে পৰিবহণৰ টুৰ বাছ অপাৰেটৰ টেক্সি সেৱা আৰু ভ্ৰমণৰ সংস্থাৰ ক্ষেত্ৰত চাকৰিৰ সৃষ্টি কৰে পৰীক্ষ নিয়োগ স্থানীয় যোগানকাৰী আৰু সেৱা প্ৰদানকাৰী যেনে খাদ্য উৎপাদান শিল্পী আৰু ৰক্ষণাবেক্ষণ কৰ্মী পৰ্যটনৰ সৈতে জড়িত সামগ্ৰী আৰু সেৱাৰ বৰ্ধিত চাহিদাৰ পৰা উপকৃত হয় ৰাজহ আহৰণ পৰ্যটকৰ খৰচ পৰ্যটনে থকা খোৱা খাদ্য কাৰ্যকলাপ আৰু স্মৃতি গ্ৰন্থৰ বাবে ধন খৰচ কৰে স্থানীয় অৰ্থনীতিত ধন সোমাই দিয়ে কৰ স্থানীয় চৰকাৰসমূহে প্ৰায়ে পৰ্যটন সম্পৰ্কীয় ব্যৱহাৰৰ ওপৰত কৰে যেনে হোটেলৰ কৰ আকৰ্ষণৰ পৰিৱেশন মাচুল বা বিক্ৰী কৰ দ্বাৰা লাভৱান হয় যিয়ে ৰাজহুৱা সেৱা আৰু আন্তঃগাঁথনিৰ বাবে ধন আগবঢ়াব পাৰে স্থানীয় ব্যৱসায়লৈ বুষ্ট কৰা পৰ্যটন স্থানীয় ব্যৱসায়ীসকলৰ বাবে বৃদ্ধিৰ সহজ সংযোগ সৃষ্টি কৰে সৰু সৰু দোকান ৰেষ্টুৰেণ্ট স্থানীয় শিল্পীসকলে পৰ্যটনৰ প্ৰয়োজনীয়তা পূৰণ কৰি লাভৱান হ'ব পাৰে নতুন বজাৰৰ সুযোগ পৰ্যটনে স্থানীয় সামগ্ৰী সংস্কৃতি আৰু পৰম্পৰাক বিশ্বব্যাপী দৰ্শকৰ সন্মুখত উন্মোচন কৰে যাৰ ফলত স্থানীয় সামগ্ৰীৰ চাহিদা সম্ভাৱনা বৃদ্ধি পায় আন্তঃগাঁথনি বিনিয়োগ পৰ্যটনৰ বৃদ্ধিৰ ফলত প্ৰায়ে স্থানীয় আন্তঃগাঁথনিৰ উন্নতি ঘটে যেনে উন্নত পথ পৰিবহণ নেটৱৰ্ক বিমানবন্দৰৰ সংযোগ্য ব্যৱস্থা এই উন্নতিসমূহে কেৱল পৰ্যটক সহায় কৰা নহয় স্থানীয় সমাজ কো উপকৃত কৰে ৰাজহুৱা সেৱা পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লগে লগে স্থানীয় চৰকাৰে উন্নত স্থান স্বাস্থ্যসেৱা অনাময় আৰু সুৰক্ষা সেৱাত বিনিয়োগ কৰিব পাৰে যিয়ে বাসিন্দাসকলকো উপকৃত কৰে সাংস্কৃতিক আৰু ঐতিহ্য সংৰক্ষণ পৰ্যটনে সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ ঐতিহাসিক লাণ্ডুমাৰ্ক আৰু পৰম্পৰা সংৰক্ষণৰ উৎাহ উৎসাহিত কৰিব পাৰে কিয়নো সামগ্ৰীসমূহে এই সম্পদসমূহৰ ৰক্ষাৰ অৰ্থনৈতিক মূল্যক স্বীকাৰ কৰে ইয়াৰ লগত স্থানীয় শিল্পী পৰিৱেশক আৰু শিল্পীসকলৰ বাবে সহায় জড়িত হ'ব পাৰে সজাগত বৃদ্ধি সাংস্কৃতিক পৰ্যটনৰ পৰা আহৰণ কৰাৰ ৰাজহ সংৰক্ষণৰ পৰিকল্পনাৰ বাবে ধন আগবঢ়োৱাৰ পাৰে আৰু সমাজৰ ভিতৰত গৌৰৱৰ পোষকতা কৰিব পাৰে অৰ্থনৈতিক বৈচিত্ৰ কৃষিৰ বা অন্যান্য উদ্যোগৰ ওপৰত নিৰ্ভৰশীল অঞ্চলৰসমূহৰ বাবে পৰ্যটন এক বিকল্প আৰু পৰিপূৰক আয় উৎস প্ৰদান কৰিব পাৰে এই বৈচিত্ৰ সম্প্ৰদায়ৰ অন্যান্য খণ্ডৰ উঠা নমাৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতাৰ পৰা ৰক্ষা কৰিব পাৰে উদ্যোগী খৰচ স্থানীয় বাসিন্দাসকলে পৰ্যটকৰ বাবে নিৰ্মিত নতুন ব্যৱসায় বা সেৱা আৰম্ভ কৰিব পাৰে গাইড ষ্ট'ৰৰ পৰা আৰম্ভ কৰি স্মৃতি গ্ৰন্থৰ উপাদানক লৈ উদ্যোগীকৰণ আৰু উদ্ভাৱনৰ প্ৰসাৰিত কৰিব পাৰে স্থানীয় সামগ্ৰীৰ চাহিদা বৃদ্ধি পৰ্যটকসকলে প্ৰায় প্ৰ পাৰ্মণিক স্থানীয়ভাৱে উ উৎপাদিত সামগ্ৰী বিচাৰে যাৰ ফলত স্থানীয় উৎপাদিত সামগ্ৰীৰ শিল্পীকৰ্ম আৰু খাদ্যৰ চাহিদা বৃদ্ধি পায় ইয়াৰ ফলত স্থানীয় কৃষক আৰু উৎপাদকৰ শিল্পীসকলে অৰ্থনৈতিক সংযোগৰ সৃষ্টি হয় কৃষি পৰ্যটন গ্ৰাম্য অঞ্চলত কৃষি কেন্দ্ৰ পৰ্যটন যেনে পাম থকা বা খাদ্যভ্ৰমণ দৰ্শনাৰ্থীৰ পৰা অতিৰিক্ত আয়ৰ সৃষ্টি কৰি স্থানীয় কৃষকসকলে সহায় কৰিব পাৰে ব্যৱ বহনক্ষম আৰু পৰিৱেশন বহনক্ষম পৰ্যট পৰ্যটনৰ পদক্ষেপ পৰি পৰিৱেশন সুৰক্ষাৰ অৰ্থনীতিৰ লাভৰ সৈতে সংযোগ কৰি সংৰক্ষণ প্ৰচেষ্টাৰ উৎসাহিত কৰে উদাহৰণস্বৰূপে প্ৰায়ে প্ৰকৃতিক উদ্যায়ন আৰু বান বন্যপ্ৰাণীৰ অঞ্চলৰ সুৰক্ষাৰ বাবে ধন আগবঢ়োৱা যাৰ ফলত সংৰক্ষণ আৰু পৰিৱেশনৰ শিক্ষাৰ ক্ষেত্ৰত চাকৰিৰ সৃষ্টি হয় সেউজ পৰ্যটন পৰ্যটকসকলে বহনক্ষম ক্ৰমান্বয় অধিকাৰী সৰহ দিয়াৰ লগে লগে এই প পৰিৱেশ ব্যৱসায় প্ৰসাৰিত কৰিব পাৰে যিয়ে সাম্প্ৰদায়সমূহ সেউজ পদ্ধতি বিনিয়োগ কৰিবলৈ প্ৰযোজ্য হয় বহনগোপ গুণ প্ৰভাৱ পৰ্যটকে ব্যয় কৰা ধন সামগ্ৰীৰ স্থানীয় অৰ্থনীতি প্ৰচলিত হয় উদাহৰণস্বৰূপে এজন পৰ্যটকে হোটেলত থাকিব পাৰে স্থানীয় ৰেষ্টুৰেণ্টৰ খাদ্য গ্ৰহণ কৰিব পাৰে স্থানীয় দোকানৰ পৰা সামগ্ৰী কিনিব পাৰে আৰু কমি কৰিব পাৰে এই কাৰ্যকলাপসমূহৰ পৰা পোৱা আয়ে তাৰপিছত অতিৰিক্ত স্থানীয় ব্যৱসায়সমূহ সহায় কৰে যাৰ ফলত অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পায়